কিতাপ কিতাপৰ বিষয়ে ক'বলৈ গ'লে প্ৰথম কথা হ'ল মই কিতাপ পঢ়োঁ মই কিতাপ পঢ়ি খুব ভাল পাওঁ মই আজৰি সময় পালেই মই কিতাপ এখন উলিয়াই পঢ়োঁ কিতাপৰ কথা এক কথাত ক'বলৈ গ'লে এশজন ব্যক্তিতকৈ অৰ্থাৎ এশজন মানুহতকৈ আপোনাৰ জীৱনত কিতাপেই হৈছে আপোনাৰ প্ৰকৃত বন্ধু আৰু কিতাপ হৈছে সকলো সফল ব্যক্তিয়ে হয়তো অধ্যয়ন কৰে অধ্যয়নৰ দ্বাৰা বহুতো নজনা কথা জনা যায়

প্ৰত্যেকজন ব্যক্তিয়ে কিতাপ পঢ়াটো জৰুৰী ঠিক তেনেদৰে অসমত এখন খুব জনপ্ৰিয় অৰ্থাৎ অসমত এখন খুব পঢ়ি ভালপোৱা মানুহে ভালপোৱা কিতাপৰ ভিতৰত ভিতৰত এখন উপন্যাস হ'ল অসীমত যাৰ হেৰাল সীমা এই উপন্যাসখন এই উপন্যাসখনৰ লেখক হৈছে কাঞ্চন বৰুৱা ওৰফে ভুৱন মোহন বৰুৱা এই উপন্যাসখন অসমীয়া ভাষা সাহিত্যৰ ভিতৰত এখন হৃদয়স্পৰ্শী উপন্যাসৰ ভিতৰত পৰে উপন্যাসখন মই প্ৰথম যেতিয়া পঢ়িছিলোঁ তেতিয়া মই কলেজীয়া জীৱনত পঢ়িছিলোঁ কলেজৰ লাইব্ৰেৰীৰ পৰা মই কিতাপখন এদিন মোৰ এজনী লগৰে ক'লে যে এইখন কিতাপ তুমি পঢ়ি চোৱা খুব এখন ভাল কিতাপ তেতিয়া মই লাইব্ৰেৰীৰ পৰা কিতাপখন আনিলোঁ আৰু অনাৰ পিছত কিতাপখন মই পঢ়িলোঁ পঢ়াৰ পিছত মোৰ কিতাপখন ইমানেই বেছি ভাল লাগিলে মই কিতাপখন দোকনৰ দোকানৰ পৰা কিনি আনিলোঁ আৰু কিনি আনি সেইখন মই এবাৰ পঢ়াৰ পিছত আকৌ এবাৰ ঘৰত আনি মই সেইখন কিতাপ আকৌ এবাৰ পঢ়িলোঁ আৰু মই কিতাপখন ইমানেই বেছি ভাল পাওঁ মই যিমানবাৰ কিতাপখন পঢ়োঁ সিমানবাৰ মই কিতাপখনৰ পৰা এটা নতুন সোৱাদ পাওঁ ঠিক তেনেদৰে কিতাপখনত তিনিটা মূল চৰিত্ৰ আছে এটা ৰ নাম হ'ল চন্দন চম্পা আৰু গৌৰী এই চৰিত্ৰকেইটা মোৰ আটাইকেইটাই প্ৰিয় তাৰ ভিতৰত এটা হৈছে চম্পা চৰিত্ৰটো এই চ এই চৰিত্ৰটো এই চৰিত্ৰটোৰ এই চৰিত্ৰটোৰ চম্পা নামৰ যিটো চৰিত্ৰ এই চৰিত্ৰটোৰ কথাবোৰ খুব অন্তৰস্পৰ্শী কথাবোৰ মোৰ খুব ভাল লাগে আৰু তাই এক নিভাজ ভালপোৱাই মোক খুব আকৰ্ষণ কৰিছিল এই চৰিত্ৰটোৰ প্ৰতি তো কিতাপখনত এখন যুদ্ধ হয় যাৰ ফলত চম্পাৰ বুকুত কাঁড়পাট লাগি তেওঁৰ মৃত্যু হয় আৰু তাইৰ মৃত্যুৱে যিহেতুনিকি মোৰ প্ৰিয় চৰিত্ৰটোৰ মৃত্যু হৈ যায় সেই চৰিত্ৰটোৰ মৃত্যুতে মই মোৰ খুব আৱেগিক কৰি তুলিছিল লগতে মই এই চৰিত্ৰটো পঢ়ি কান্দিছিলোঁও